লখিমপুৰ জিলাৰ জিলাৰ মানুহে অনুসৰণ কৰা কিছুমান সাধাৰণ বৃত্তিৰ কথা যদি আজি ক'বলৈ যাওঁ তেনেহ'লে সেইসমূহ হ'ল বৰ্তমান সময়ত আমাৰ মানুহখিনিৰ বিভিন্ন ধৰণৰ বৃত্তিত নিয়োজিত হৈ আছে নিয়োজিত হৈ স্বাৱলম্বী হৈ আছে তাৰে ভিতৰত আমি কৃষিৰ কথা ক'ব পাৰোঁ বহুসংখ্যক মানুহে কৃষি কৰ্মত জড়িত হৈ আত্মনিৰ্ভৰশীল হৈ আছে খেতিৰ উপৰিও তেওঁলোকে বিভিন্ন ধৰণৰ বেচৰকাৰী সংস্থা সংস্থাবোৰত জিলাখনৰ বহুসংখ্যক যুৱক যুৱতী নিয়োজিত হৈ আছে তাৰোপৰিও মহিলাসকলৰ কথা যদি ক'বলৈ যাওঁ যাওঁ তেনেহ'লে তেওঁলোকে স্বাৱলম্বী হ'বৰ বাবে বহুতো মহিলাই বিভিন্ন ধৰণৰ কামত নিয়োজিত হয় সৰু সৰু ফুড প্ৰডাক্ট প্ৰডাক্টছিং ইউনিট প্ৰস্তুত কৰি আচাৰ বনোৱা কেক বা বেকাৰী ইউনিট পিঠা পনা জলপান আদি বনাই বিক্ৰী কৰে তাৰোপৰিও চিলাই কাম কৰা কাপোৰ বোৱা ঊণ গুঠা হাতেৰে গুঠি বিভিন্ন ধৰণৰ বেগ বিভিন্ন ধৰণৰ বেগ প্ৰস্তুত কৰি প্ৰস্তুত কৰাই কৰি মহিলাসকলে স্বাৱলম্বী হৈ আছে বহুতো যুৱ যুৱক পশু পালন কৰি বহুতো যুৱকে পশু পালনৰ পশু পালন আদিৰ দৰে বিভিন্ন বৃত্তিত নিয়োজিত হৈ আছে যেনে কুকুৰা হাঁহ ব্ৰইলাৰ কইলাৰ আদিৰ লগতে গাহৰি পালন কৰি ছাগলী পালন কৰি এনেকুৱা ধৰণৰ বহুসংখ্যক এইবিলাক কৰিও বহুতসংখ্যক যুৱকে নিবনুৱাৰ টেগ আঁতৰ কৰিও আঁতৰ আঁতৰাই স্বাৱলম্বী হৈ আছে আৰু আৰু এই বৃত্তিবোৰে জিলাখনৰ অৰ্থনীতিৰ ক্ষেত্ৰত যথেষ্ট অৰিহণা যোগাই আৰু মানুহৰ জীৱন শৈলীত উন্নত কৰে কিয়নো মানুহ হিচাপে আম আমাৰ বাবে নিজৰ ভৰিত থিয় দি আন আন দহজনক উপাৰ্জনৰ বাট দেখুৱাই আগবাঢ়ি যোৱাটো মূল কথা সকলো মানুহে যদি আত্মনিৰ্ভৰশীল হৈ আগবাঢ়ে তেতিয়াহ'লে ই জিলাখনৰ অৰ্থনীতিক অৰ্থনীতিক সৱল কৰি তোলে আৰু জীৱন ধাৰণৰ মানদণ্ড উন্নত হয়